আপোনাৰ কালাৰ পেঞ্চিলৰ প্ৰডাক্টটো বহুত ভাল কালাৰ পেঞ্চিলটো কালাৰটো মানে বহুত ধুনীয়া আৰু ডাঠ পূৰা বহুত ভাল লাগিল মানে কালাৰ পেঞ্চিলটো ইউজ কৰি পেলাই মই ড্ৰয়িং কৰিছিলোঁ আপোনাৰ যোনটো প্ৰডাক্ট দিছিলে কালাৰ পেঞ্চিলৰ বহুতখিনি ধুনীয়া মানে মই বহুতখিনি ভাল পাইছোঁ এনেকুৱা প্ৰডাক্ট আৰু দি থাকিব ভাল লাগে ইউজ কৰি বহুত ডাঠ বহুত ধুনীয়া মানে বুলি কৈছোঁ আপোনাক থেংক ইউ ইমানখিনি দিয়াৰ কাৰণে কালাৰ পেঞ্চিলটোও বহুত ধুনীয়া